যিহেতু মোৰ জন্ম অসমতে সৰুৰে পৰাই অসমীয়া মানুহৰ মাজত থাকি মই ডাঙৰ দীঘল হোৱা অসমীয়া পৰিৱেশত মই ডাঙৰ দীঘল হোৱাৰ বাবেই মই আপুনা আপুনিভাৱেই অসমীয়া ভাষা ক'বলৈ শিকিলোঁ আৰু সৰুৰ পৰাই বুজিও পাওঁ অসমীয়া ভাষাৰ সৈতে অভিজ্ঞতা বহুতেই ভাল মোৰ কাৰণ আমাৰ অসমীয়া ভাষাটো ইমান এটা সুৰীয়া ভাষা যোনটো মানুহে যেতিয়া ইয়াক কয়ো নৰ্মেলি কথোপকথন কৰিলেও বহুত এটা ভাল ভাৱ আহে আৰু সেই ভাৱটোৱে আমাক সকলোকে সকলোকে এক জৰীৰে বান্ধি ৰাখিছে অসমীয়া ভাষাটোৱে আৰু এই ভাষাত মানে আমাৰ ভাষাত যিমানখিনি গান গান আছে কবিতা নাটক সকলোবোৰ ইমানেই শুনিবলৈ ভাল মানে কি ক'ম আৰু মানে অসমত জন্ম হৈ বহুতে এটা ভাল হ'ল আৰু অসমীয়া ভাষাটো মানে ক'বই নেলাগে সকলোতকৈ শ্ৰেষ্ঠ ভাষা যদি আছে মোৰ মতে আমাৰ অসমীয়া ভাষাটোৱেই আছে আৰু সকলোৱে অসমীয়া ভাষাটো শিকা উচিত আৰু মইতো সৰুৰে পৰা অসমীয়া মাধ্যমতে পঢ়া মই বৰ্তমানো মোৰ টুৱেলভৰ যোনটো এগ্জাম অসমীয়া মিডিয়ামতে দিয়া সেয়াই অসমীয়া ভাষা মুঠতে যিমান পাৰি শিকিব লাগে সেই অসমীয়া ভাষা আটাইতকৈ শ্ৰেষ্ঠ ভাষা